হয় নমস্কাৰ আমাৰ ইয়াত চাব লগা বহুত জেগাই আছে যেনে ধৰি লওক আমাৰ ওদালগুৰিৰ নিকটৱৰ্তী ভৈৰৱকুণ্ড ভৈৰৱকুণ্ডত আমাৰ ডিচেম্বৰৰপৰা জানুৱাৰী ফেব্ৰুৱাৰী লাষ্টলৈকে বহুত খিনি মানুহে পিকনিক খাবলৈ আহে অসমৰ বাহিৰৰপৰাও বহুত মানুহ আহে পিকনিক খাবলৈ প্ৰতিদিনে ছয় হাজাৰ সাত হাজাৰ দহ হাজাৰ পৰ্যন্ত মানুহ তাত গোট খায় এই ভৈৰৱকুণ্ড জেগাটো অতিকৈয়ে সুন্দৰ বহুত মোহ মোহময়ী বহুত চাব লগা জেগা তাত ভূটানৰপৰাও পানী আহিছে অৰুণাচলৰ ছাইডৰপৰাও পানী আহিছে আহি আমাৰ ভৈৰৱকুণ্ডত লগ লাগিছে লগ লাগি ভৈৰৱকুণ্ড নদীটো বৈ গৈছে তাত আমাৰ

এই ভূটান ছাইডত গ'লে পতিয়া মানুহবোৰ আমি লগ পাওঁ তেওঁলোকৰ লগত কথা পাতি পাতোঁ আৰু অৰুণাচলৰ ছাইডত গ'লে অৰুণাচল ছাইডৰ মানুহবোৰ লগ পাওঁ তেওঁলোকৰ লগত আমি কথা পাতোঁ ভাল লাগে আৰু যিখিনি বাহিৰা পৰ্যটক আহে তেওঁলোকেও আমাৰ লগত কথা পাতে তেওঁলোকৰ লগত আমিও কথা পাতোঁ ভাল লাগে কথা পাতি তেওঁলোকে আমাৰ ইয়াৰ জেগাবোৰৰ বিষয়ে জানিব বিচাৰে আমি তেওঁলোকক জেগাবোৰৰ বিষয়ে সকলোবোৰ বৰ্ণনা কৰি জনাওঁ তেওঁলোকে থাকিব বিচাৰিলে তেওঁলোকক থকাৰ সুবিধা কৰি দিওঁ যিখিনিক কেতিয়াবা পাৰিলে দুই এজন ব্যক্তিক ঘৰলৈ আনিও থকাৰো সুবিধা কৰি দিওঁ আৰু তেওঁলোকৰ জেগাবোৰৰ বিষয়েও আমি জানিব বিচাৰোঁ তেওঁলোকে আমাক তেওঁলোকৰ জেগাবোৰৰ বিষয়ে অৱগত কৰে আৰু আমাৰ অসমত বাহিৰা পৰ্যটকৰ কাৰণে বহুত চাব লগা জেগা আছে যেনে আমাৰ ওৰাং অভয়াৰণ্য কাজিৰঙা অভয়াৰণ্য তাৰ আগত আকৌ আমি শিৱসাগৰত গ'লে জয়দৌল শিৱদৌল আমি এইবোৰ চাব লগা জেগা আছে তেওঁলোকক পৰ্যটকক আমি জনাওঁ কাজিৰঙাত আমাৰ এশিঙীয়া গড় পায় বিশেষকৈ আৰু বনৰীয়া জীৱ জন্তু সকলোবোৰেই আমি কাজিৰঙাত দেখিবলৈ পাওঁ তেওঁলোকক এই বিষয়ে জনাওঁ আৰু মানস এইফালে আছে আমাৰ মাজুলী মাজুলীৰ গৈও আমাৰ বাহিৰা পৰ্যটকসকলে গৈ ভাল পায় তেওঁলোকক তাতো তাত যাবৰ কাৰণে আমি তেওঁলোকক জনাওঁ তেওঁলোকে তাত গৈ ভাল পায় ফেৰীৰে যাব পাৰে আগত মেইন আছিল ফেৰীয়ে যাবপৰা মাজুলীলৈকে এতিয়া মাজুলীলৈকে যোৱাৰ আমাৰ দলঙৰ সুবিধা হৈ গ'ল

আমাৰ ইয়াত বহুখিনি মঠ মন্দিৰ আছে এই মঠ মন্দিৰবোৰ তেওঁলোকক চাবৰ কাৰণে আমি জনাওঁ আমাৰ কামাখ্যা কামাখ্যা মন্দিৰ আছে কামাখ্যা মন্দিৰ ৰত বহুতখিনি প্ৰতিদিনে মানুহ জমা হয় প্ৰতিদিনতে মানুহ দহৰপৰা পোন্ধৰ হাজাৰলৈকে হয় এই আমাৰ কাজিৰঙাত এই এই নহয় কি কামাখ্যাত এটি ডাঙৰ উৎসৱ হয় বছৰত অম্বুবাচী মেলা এই অম্বুবাচী মেলাত বহুত বিদেশী পৰ্যটক আহে তেওঁলোক দছ পোন্ধৰ দিন আগতেই আহি কামাখ্যাত গোট খায় মোটামুটি এমাহমান দিন কটায় তেওঁলোকে কামাখ্যা মন্দিৰত আহি ভাল পায় এই কথাও তেওঁলোকক আমি জনাওঁ